হয় গান মই শুনি গান শুনি মই নিশ্চয়কৈ বহুত বেছি ভালপাওঁ আৰু এইয়া মোৰ সৰুৰ পৰাই চখ গান অকল মই বুলিয়েই নহয় সকলোৱে শুনাতো মই উচিত বুলি ভাৱো কাৰণ গানে আমাক যিটো অনুভৱ কৰাই সেইটো আমি বেলেগত চাগে নাপাঁও গানে আমাক ৰিলিফ ৰিলিফ প্ৰদান কৰিব পাৰে আমাৰ যিবোৰ দুঃচিন্তা আছে সেইয়া বহুখিনি গানে আমাক নোহোৱা কৰিব পাৰে গানে গানৰ মাজত এনে এটা বস্তু আছে যিয়ে আমাক জীয়াই তুলিব পাৰে আমাক নতুন স্পিৰিট প্ৰদান কৰিব পাৰে কাৰণ গানৰ সেইখিনি শক্তি নিশ্চয়কৈ আছে গানে মানুহক বহুত কথা বহুত কয় বহুত বস্তু অনুভৱ কৰাই সেই কাৰণে গান শুনাটো মই বহুত প্ৰয়োজনীয় বা বহুত ভাল কথা বুলি মই বিবেচনা কৰোঁ মই কোনো গান কেনেধৰণৰ সংগীত শুনো বুলি ক'লে আচলতে মই কব গ'লে মই উছৃংখলপূৰ্ণ সংগীত একেবাৰে ভাল নাপাওঁ যিবোৰ সংগীত ধৰক ডিজে বা বহুত বীট বক্সৰ চাউণ্ড হয় এনেকুৱা মই গান মই ভাল নাপাওঁ বহুত যিটো চুথী হয় যিটো অলপ ঠাণ্ডাপূৰ্ণ ভাল শান্তিপূৰ্ণ গান ধৰক ধৰক জুবিনৰ গান শ্ৰেয়া ঘোষালৰ কিছুমান গান আছে সেইবিলাক মই শুনো ভাল লাগে আৰু মোৰ প্ৰিয় গায়ক হৈছে জুবিন গাৰ্গ তেওঁৰ মোৰ প্ৰতিটো গানেই মোৰ প্ৰিয় বুলি ক'ব পাৰি কাৰণ তেওঁ যিবোৰ গান লিখে যিবোৰ গান গাই সেইবোৰ সঁচাকৈ বহুত বেছি শলাগ ল'বলগীয়া যি যিখিনি সময়ত দুহেজাৰ দুইৰ পৰা আঠ দুহেজাৰ আঠ চনমানলৈকে যিখিনি গান জুবিনে গাইছিল আঠ নহয় দুহেজাৰ দুই পৰা দুহেজাৰ বাৰ তেৰ চন মানলৈকে যিখিনি গান তেওঁ গাইছিল অঁ মন যায় তাৰ পিছত বুজিও নুবুজানে হঠাতে হেৰাল কেনিনো উজনিৰে ৰেলখনি এনেকুৱা গানবোৰ মই বহুত ভালপাওঁ যিবোৰে আমাৰ অসমীয়া সংস্কৃতি আৰু বিহু যিবোৰে আমাক অসমীয়া সংস্কৃতিৰ বিষয়ে আমাক উমান দিয়ে লগতে লিৰিক্সবোৰ বহুত ধুনীয়া হয় আমাৰ ফীল কৰাত বহুত ভাল হয় গতিকে মই যিটো আমি আমাৰ বাস্তৱ দৈনন্দিন জীৱনৰ লগত ঘটি থাকে সেইবোৰ কথাকে ইমান ধুনীয়াকৈ ইমান আমাৰ মনৰ কথাবিলাক ইমান ধুনীয়াকৈ গানৰ মাজেদি প্ৰকাশ কৰে তাৰবাবে মই বহুত ভালপাওঁ জুবিন গাৰ্গক মই সঁচাকৈ বহুত প্ৰিয় ব্য়ক্তি প্ৰিয় কণ্ঠশিল্পী যাক মই আজীৱন ভাল পাওঁ স্থানীয় সংগীতৰ বিষয়ে ক'বলৈ হ'লে আমাৰ স্থানীয় সংগীতটো অসমীয়া ভাষাতে হয় আৰু এই স্থানীয় সংগীত আমাৰ স্থানীয় এৰিয়াবোৰতো বহুত গায়ক গায়িকা আছে যিবোৰ যিবোৰ আমি সেই প্ৰয়োজনীয় মঞ্চখন বা প্ৰয়োজনীয় উৎসাহ প্ৰদান কৰিব লাগে যাৰ বাবে তেওঁলোকে আগুৱাই যাব পাৰে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে কিয়নো আমাৰ স্থানীয় অঞ্চলবোৰত গাঁৱে ভূঞে বহুতো এনেকুৱা প্ৰতিভা লুকাই থাকে যিবোৰৰ দ্ৱাৰা যিবোৰৰ চিনাক্তকৰণ কৰাৰ যিবোৰক পোহৰলৈ অনাৰ বহুত প্ৰয়োজন তেতিয়াহে আমাৰ অসমখনৰ উন্নতি হ'ব আন এজন জুবিন গাৰ্গৰ দৰে গায়কৰ সৃষ্টি হ'ব যিয়ে নৱপ্ৰজন্মক আহি থকা প্ৰজন্মক জীয়াই থকাৰ গানৰ মাধ্য়মেৰে নিজক অনুভৱ কৰাৰ সুযোগ কণ দিব পাৰিব ধন্যবাদ